আমি সচৰাচৰ গাঁৱলীয়া মানুহ আমি গাঁৱতে থাকোঁ আৰু গাঁৱত বুলিলে নদী ওচৰত নদীও আছে পুখুৰী বিল তেনেকুৱা সৰু ডোঙা আদি আছে মাছ জমা থকা সেইবিলাকত মাছ ধৰা হয় ইয়াত মাছ ধৰিলে হ'লে আমাৰ মানে সংৰক্ষণ কৰিবলৈ সেইবিলাক আমাৰ সুবিধা আছেই তাত আমি মাছ ধৰিবলৈ বৰশীৰে বাওঁ পুখুৰীত বা সৰু সৰু কম সৰু সৰু ডোঙাবিলাকত জুলুকি প'ল আমি ব্যৱহাৰ কৰা হয় তাৰ পৰা জাল মৰা হয় তেনেকৈ কৰি মাছ ধৰা হয় ধৰি মেলি সেইদৰে আমাৰ গাঁৱলীয়া মানুহ যেতিয়া আৰু আমাৰ সেইবিলাকত লাগিয়েই থাকে অনবৰত আৰু আমাৰ মাছৰ কাৰবাৰ তুলি মেলি ধৰা হয় খোৱা হয় তেনেকৈ থোহা চেপা আদি পতা হয় ৰাইজে পথাৰৰ মাজত আলি দি ঢাপ দি তেনেকৈ মাছ আকৌ বেলেগে পথাৰৰ মাজতে বেলেগে গাঁত খান্দি সৰু এটা ডোঙা খালৰ নিচিনা কৰি তাতে মাছখিনি সংৰক্ষণ কৰি ৰখা হয় তাৰ পৰা আকৌ আমি তাত জুলুকি প'ল দি তাৰ পৰা ধৰি আনি খাব পৰা হয় সেই তেনেকৈ আমি মাছৰ ব্যৱসায়টো কৰা হয় আৰু মাছ বেছি হেৰি কৰি ৰখা হয় সংৰক্ষণ কৰি আৰু এই বস্তুবিলাক হৈছে কি এই এতিয়া পানী পানীবিলাক হৈছে কি মানে বহুত মাছ কিছুমান কিছুমান পুখুৰীত বা কিছুমান সৰু নদীত মাছবিলাক মৰি যায় সেইটো হয় পানী প্ৰদূষণ হোৱাৰ দোষত তেনেকুৱা হয় সেইটো প্ৰদূষণৰ কাৰণে মা মাছবোৰো তাত জীয়াই থাকিব নোৱাৰা হয় তাৰ পানীত বেলেগ বিষাক্ত বস্তু জমা হয় তাত গেছ হয় সেই সেইবিলাক মাছে হজম কৰিব নোৱাৰি সেইবিলাক খায় তেতিয়া মাছবিলাক মৰি থাকে আৰু সেইটো কাৰণে মাছবিলাক বেছিকৈ আজিকালি মাছৰ চাহিদাটো কমি গৈছে অলপমান সেই অনুপাতে মাছৰ দামো বাঢ়িছে কিনি খোৱা মানুহৰ কাৰণে বহুত অসুবিধাই হৈছে মাছবিলাক গতিকে বেমাৰ আজাৰ আদিও হয় বায়ু প্ৰদূষণ হোৱাৰ কাৰণে পানী পানীখিনি দূষিত হয় পানী দূষিত হোৱাৰ কাৰণে তাৰ যিটো বতাহ হয় সেই সেৱন কৰা হয় তাৰফলত মানুহৰ বেমাৰ আজাৰ ইটো সিটো বহুত হয় গতিকে বছৰটোত আমি সেইদৰে পানী পানীখিনি যেতিয়া শুকাই যায় তেতিয়া তাত মাছবিলাকো মৰি যায় আৰু সেই মাছ মৰিলে সেই মাছবিলাকৰ পৰাও গেছ হয় হৈ পেলাই ওচৰত থকা নদী খাল বিল আদি পুখুৰীৰ পানী আদি দূষিত হয় তাৰ বতাহটো দূষিত হয় আৰু সেই বতাহ আমি সেৱন কৰাৰ ফলত মানুহৰ নানা বেমাৰ আজাৰ আদি দেখা দিয়ে এইবিলাকেই হয় আৰু পানীৰ কাৰণে আৰু